হেল্ল' অঁ মই তৰা বৰুৱা কৈছোঁ আপুনি বৰুৱা হয় নাই বাৰু অঁ মই হেৰি শিৱসাগৰত ফুৰিবলৈ যাম বুলি ভাবিছোঁ তাত ওচৰে পাঁজৰে ভাল হোটেল আছে নে থাকিব পৰা অঁ অঁ থকা খোৱা সুবিধা আৰু মানে ভাল মানে থকা খোৱা সুবিধা তাত থকা মানে আৰু ফুৰা মেলা কৰিবলৈ অঁ অঁ অঁ অঁ অঁ অঁ অঁ তাত এনেই খোৱা বোৱাবিলাক কেনেকৈ ৰেটবিলাক থকা মেলা অঁ এনেই কিমান হ'ব বাৰু এনেই থকা মেলা অঁ অঁ অঁ থকা খোৱাবোৰ ফ্ৰী নে অঁ এইটো অঁ পইচা দিব লাগিব অঁ অঁ অঁ অঁ অঁ মই অঁ ডিব্ৰুগড় অঁ অঁ চাই যাব পাৰিম সেই অঁ অঁ শিৱদ'লৰ বিষয় পাৰ্কতো সোমাই আহিব পাৰিম

অঁ অঁ এসপ্তাহমানৰ কাৰণে যাম অঁ অঁ অঁ সুধিব অঁ অঁ অঁ ঠিক আছে হ'ব